আমি এবাৰ মাজুলী মাজুলীৰ পৰা গুৱাহাটী যাত্ৰা কৰিছিলোঁ ভ্ৰমণৰ দিশত যাত্ৰা কৰোঁতে গৈ থাকোঁতে যোৰ যোৰহাট যোৰহাট জিলা পাওঁতে ভ্ৰমণৰ দিশত ঠিকেই লাগিছিল এইটো যেনে দিহানাম বিয়ানাম বিহু গান এইবিলাক গাই গাই গৈ আছিলোঁ সকলোৱে আমাৰ লগত যোগো যোগ দিছিলে আমি মানে ভ্ৰমণৰ পাৰ্টিটোৱে সকলোৱে মানে একে যোগ যোগ হৈ গায়ো গৈছিলোঁ ভাল লাগিছিলে মানে গুৱাহাটীৰ এইহেন জেগালৈ মানে বৰপেটা সত্ৰলৈ গৈ আছোঁ গৈ থাকোঁতে ভাল লাগিছে কিন্তু যেনে জাগি জাগি হেৰি কি বুলি কয় এই হেৰি জখলাবন্ধা জখলাবন্ধাত যেতিয়া নামিলো হোটেলত সকলোৱে মিলি জুলি ভাতসাজ খাই যাম বুলি নামিলো তাৰপিছত কোনোবাই কোনোবা মানুহবিলাকে সুধিলে হেৰি আপোনালোক ক'ৰ পৰা আহিছে আমি কৈছোঁ মাজুলীৰ পৰা আহিছোঁ আপোনালোকে কোন জাতৰ মানুহ মানে কোনটো গোষ্ঠীৰ মানুহ আমাক সুধিলে আমি ক'লোঁ বোলো আমি নাথ মানুহ মানে যোগী মানুহ তাৰপিছত আমাৰ কথা শুনি কিছুসংখ্যকে কৈছে হেনহে নাথ মানুহ হেনহে তেনহে কোন ধৰ্মৰ মানুহ আমি কৈছোঁ যে আমি নাম ধৰ্মৰ মানুহ এইবিলাক কোৱাত এনেকৈ এনেকৈ কোৱাত তাৰপৰা মাজুলীৰ মানুহ নাথ মানুহ এই মানে বেলেগ সম্প্ৰদায়ৰ মানুহে আমাক মানে কিবা তাচিল্যৰ সুৰত মানে ক'বলৈ বিচাৰিছে আৰু তেতিয়া মই মই আমাৰ মানুহবিলাকক কৈছোঁ যে কথাটো হ'ল কি মানে টিপতে কৈ থৈছোঁ যে আপোনালোকে আৱেগিক নহ'ব যেনেকৈ কৈছে কওক ক'বলৈ দিয়ক কিন্তু নিজক যাতে নিজক যাতে আপোনালোকে এইটো হেৰি কৰে আৰু সং সংযত কৰে আৰু মানে আমি আঁতৰলৈ আহিছোঁ আৰু আঁতৰত যাতে আমি কিবাকিবি হৈ যোৱাটো মানে অসুবিধা হ'ব আমি এটা ভ্ৰমণৰ দিশত আহিছোঁ আমি ভ্ৰমণৰ যিটো জেগা সেই জেগাটো পোৱাগৈয়ে নাই তাৰ মাজবাটতে আপোনালোকে যদি মানুহৰ লগত তৰ্ক বিতৰ্ক হৈ পেলাই মানে আমাৰ ধৰি লওক পাৰ্টিটো যদি

আমি আকৌ এই জেগা এৰি থৈ আমি যেতিয়া চুপাৰত উঠিম তেতিয়াতো আকৌ আমি গুচি আহিব লাগিব সেইমতে সেই তেতিয়া চুপাৰৰ পৰা জখলাবন্ধাত নামোতে সেই হোটেলখনতে আমি যথেষ্ট ও আঘাতপ্ৰাপ্ত হৈছোঁ আৰু সেই হেতুকে ভ্ৰমণৰ দিশত মানে এ তাতেই মানে তেনেকুৱা ঘাত প্ৰতিঘাত হৈছে আৰু তাৰপিছত আমি আকৌ গ'লোঁ চুপাৰত আকৌ উঠি পেলাই আৰম্ভ কৰিলোঁ সুদূৰ মানে কি বোলে বৰপেটা সত্ৰলৈ আৰম্ভ কৰিলোঁ যাবলৈ তাৰপাছত আকৌ তাত নামিলোঁ নামি লৈ কিছুমানে মানে সুধিলে যে কোন জেগাৰ পৰা আহিছে যে মাজুলীৰ পৰা আহিছোঁ তাৰপিছত এইটো এইটো নুচুব সেইটো নুচুব এইখিনিত নবহিব সেইখিনিত নবহিব তেতিয়া আমি কৈছোঁ যে আমি আমাক এনেকুৱা লেই লেই চেই চেই কৰিবলগীয়া নাই কাৰণ আমি হ'লোঁ যোগী মানুহ আৰু নাথ মানুহ আৰু আমি আমাৰ ধৰি লওক ধৰ্মটো হৈছে আমি নাম সংঘৰ মানুহ ও মানে নাম ধৰ্মৰ মানুহ আৰু আমাক তেনেকুৱা লেই লেই চেই চেই কৰিবলগীয়া নাই আৰু সেইমতে যথেষ্ট কিছুমান জেগাত মানে ক্ষুণ্ণ হ'বলগীয়াও হৈছে কিন্তু নিজক মানে বচাই পেলাই আমি বেছি তৰ্ক বিতৰ্ক নকৰি সেই জেগাৰ পৰা যাতে ভালে কুশলে ঘৰমুৱা হওঁ আৰু তেতিয়াই ভাবিছোঁ যে ভগৱন্তই যাতে এইসকল মানুহক মানুহেই ঈশ্বৰ আৰু সেইমতে মানুহক যেতিয়া এনেকৈ ঘৃণাভাৱে বা তাচিল্য়ৰ সুৰত যে কথা ক'বলৈ বিচাৰে সেইসকলে এদিন নহয় এদিন এই আমাৰ যি আঘাত অনুভৱ সেই আঘাত অনুভৱটো যাতে তেখেতসকলৰ গাত লাগে আৰু তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই আহিবলৈ আৰম্ভ কৰিছোঁ আৰু সেই তাতেই মানে ভ্ৰমণৰ দিশত যথেষ্ট সংস্কৃতিৰ দিশত যথেষ্ট আঘাত অনুভৱ কৰা হৈছে আৰু আৰু সেইটোৱেই আমাৰ জীৱনৰ মানে ভ্ৰমণ কৰিবলৈ যাওঁতে বহুত ঘাত আৰু প্ৰতিঘাতৰ মাজত আকৌ পুনৰ মাজুলীলৈ একে অনুভৱে ঘূৰি আহি ঘূৰি আহিছোঁ আৰু সেই তাতেই মানে সেইটো আঘাত পালোঁ আৰু